মোলৈ যিটো মিক্সাৰ মেচিন আহিলে সেইটো একেবাৰে বেয়া আৰু চাৰিখন চুৰি বা চাকু থাকিব লাগে তাত চাৰিখন চুৰি নাই আৰু বস্তুটো একেবাৰে পাতলা ধাৰ নাই সেইটো কাৰণে মই তাত নুখুন্দোৱেই খুন্দাই নাযায় বস্তুটো দুখনে চাকু লাগি আছে সেইকাৰণে মই নুখুন্দোৱেই